হেল্ল' অ গুড মৰ্ণিং অ অ বাইদেউ কওক কওক অ বাইদেউ পাইছোঁ এই দুখন মানত অলপ বেয়া কৰিছে বেয়া হৈছে নহয় কম নম্বৰ পাইছে ৰ'ব

অ বাইদেউ ময়ো মন কৰিছোঁ অ বাইদেউ তাই এনেই অলপ চঞ্চল আৰু দেখোন ঘৰততো তাই পঢ়ে পঢ়াৰ টেবুলত থাকে ম'বাইলটোতো আজিকালি লয়েই কিন্তু ম'বাইলটো সিমান নিদিওঁ সময় পঢ়া সময়খিনিত বঢ়ে টেবুলত কিন্তু পঢ়াত অ হ'ব বাইদেউ অ সেইটোতো মইতো বাইদেউ চাওঁৱেই যিমান পাৰোঁ আৰু তাই দেখোন এনেই পঢ়েও এই কেইদিনমানৰ পৰা অলপমান ফুৰাত মনটো অ অ অ নহয় যাম বাইদেউ আৰু মই আমিতো আৰু স্কুলত দিছোঁ আপোনালোকৰ ভৰসাতে গতিকে আপোনালোকে অলপ চাব বাইদেউ অ অ ঠিক আছে ঠিক আছে যাম দিয়ক বাইদেউ অ নটাৰ পৰা হ'ব নহয় বাইদেউ অ অ হ'ব দিয়ক বাইদেউ